অঁ এই মই স্কুলৰ পৰা কৈছোঁ আপোনাৰ ল'ৰা এই বিভূৰঞ্জন যিখন স্কুলত পঢ়ে তাৰে মই প্ৰধান শিক্ষকে কৈছোঁ পিছত কথা এটা হ'ল আপোনাৰ লৰাটো যিটো ইউনিট টেষ্টৰ ৰিজাল্টটো খুব বেয়া হৈছে বেয়া হৈছে মানে একেবাৰে বেয়া নম্বৰ পাইছে এতিয়া কথা হ'ল কি আমি যিখিনি গুৰুত্ব দিছোঁ সেইমতে তেওঁৰ ৰিজাল্ট ভাল কৰিব পৰা নাই এতিয়া মই আপোনাক অভিভাৱক হিচাপে ক'ব খুজিছোঁ আপোনাৰ মানে ল'ৰাজনে নপঢ়ে নেকি বা আপুনি গুৰুত্ব নিদিয়ে নেকি কওকচোন অলপ গুৰুত্ব আপুনি কেনেকে দিছে আৰু ম'বাইলটো দিছে ম'বাইল খুব খুব ম'বাইল চাই থাকে নেকি অলপ চাই মানে টিভি ম'বাইল এই বিলাকত যদি জড়িত কৰি ৰাখে তেনেহলে ক'ত ৰিজাল্ট ভাল হ'ব

অঁ শুনক শুনক এতিয়া কথা হৈছে কি অকল আমাক স্কুলৰ ওপৰত গোটেইখিনি গুৰুত্ব দিলে নহ'ব বুজিছে নে আপুনি নিজে যদি নিজৰ ল'ৰাৰ সন্তানৰ প্ৰতি দায়বদ্ধ নহয় তেনেহ'লে কিন্তু আমি অকলে আগুৱাই নিব নোৱাৰোঁ সেই কাৰণে কৈছোঁ আপোনালোকে মাক দেউতাকে সন্তানৰ প্ৰতি যিখিনি যত্ন ল'ব লাগে আমাৰ স্কুলততো বেছি সময় নাথাকে চাৰি পাঁচ ঘন্টা সময় থাকে বাকি বেচিভাগ সময় থাকে ঘৰত যদি ঘৰত থকা সময়খিনিত যদি আপনালোকে গুৰুত্ব নিদিয়ে তেনেহলে কিন্তু অকলশৰীয়া ভাৱে আমি একো কৰি দিব নোৱাৰোঁ বুজিছে নে এতিয়া এতিয়া আপনি কওকচোন আপুনি কেনেধৰণৰ ব্যৱস্থা ল'ব অঁ অঁ ঠিক আছে ঠিক আছে ধন্যবাদ